অঁ শান্তনু চৌধুৰী

আপুনি শান্তনু চৌধুৰী হয়নে নহয় বিজনেচমেন যে অঁ আপুনি তেওঁক অঁ আপুনি কথা পাতিলেও হ'ব বাৰু একো নাই হয় মানে মই এটা ষ্টাৰ্টআপ খুলিব বিচাৰিলোঁ আপুনি ইনভেষ্ট কৰিলে ভাল পালোঁ হয় মানে বহুত ষ্টাৰ্টআপটো হ'ল যে এনেকুৱা আমি ধৰি লওক বৰ্তমানতো অসমত নিবনুৱা সমস্যা বহুত বাঢ়ি গৈছে সেইটোতো আপুনি জানেই আজিকালি বি এ পাছ কৰিলেও আপোনাৰ ই ৰিক্সা চলায় বা এনেকুৱা কৰছে আমি ভাবছোঁ কি আমি কেইটামান লগ আছিলোঁ আমাৰ এটা গ্ৰুপ আছিল মুক্তআগ আমি তাতে আঠজনমান মেম্বাৰ আছিলোঁ আৰু আঠজনমান মেম্বাৰ এতিয়া হ'ল কি আমি এখন মানে আজিকালি বহুত ফেচবুকে ইউটিউবে মানে বহুত ভিডিঅ' পাই থাকোঁ যে এই যে আপোনালোকৰ পেলনীয়া সামগ্ৰী আছে কলপাত বা গছৰ পাত এইবিলাক আছে যোনটো আমাৰ ঘৰুৱা যিহেতু বিয়া হওক বা কাঠ কাৰখানা এনেকুৱা জেগাত এই ভাত দিয়াটো মানে বহুত চলে আৰু বস্তুটো আপোনালোকে গম পাইছে চাগে এই আজিকালিতো যিহেতু চৰকাৰে প্লাষ্টিকটো বন্ধ কৰি দিছে এয়া থাৰ আগতেতো থাৰ্মকলৰ পাত আছিল বা প্লাষ্টিকৰে এনেকুৱা পাত আছিল আগতেতো পৰম্পৰাগততো আমিতো আমি এই কলপাতটো দনাটো দিছিলোঁ সেইটো বাৰু নোহোৱা হৈ গ'ল এতিয়া কামলা আজিকালি কলৰো ইমান সেই অসুবিধা হ'ল তাতছে গছ কাটাতছে আমি কলৰ পাতেদি এটা ব্যৱসায় কৰিম বুলি ভাবিছিলোঁ আপুনি ব্যৱসায়টোত বিষয়ে ইণ্টাৰেষ্ট আছে নেকি বেছি টকা নালাগে মই অলপ ভাবি আছোঁ আৰু কলপাতটো হ'ল বেছি বেছি প্ৰয়োজন নহয় কাৰণটো ষ্টাৰ্ট স্মল ষ্টাৰ্টআপেই হয় যিমান যি হওক আপোনাৰ আমাৰ অলপ চবৰেতো অলপ অলপ হাতত দহ বিছ হাজাৰকৈ মানে টকা থাকবই আপনাক নিহাৰিব ক'ব গ'লে আপনি আঢ়ৈ লাখমান টকা টোটেল লাগে আৰু কিন্তু আনি কামটো প্ৰথমতে যিহেতু আমি ঘৰতে কৰিম বুলি ভাবছোঁ এইটো মানে ধৰক ঘৰত এটা সৰুকৈ এখন চালি দিম আমাৰ যিহেতু ঘৰতো মানে অলপ জাগা আছে যিহেতু কথা নাই এখন চালি দি কিনি কামটো কৰিব পাৰিম সেইকাৰণে ভাবিছোঁ কি অঁ খালি মেচিনটো কিনিব লাগে মেচিনটো নিয়াৰ এবভ দাম এটা মেচিনত পঞ্চাছ হাজাৰ টকা এটা আছে মেনুৱেল আছে এটা হেণ্ডমেড আছে আপুনি এটা আমি ভাবিছোঁ কি ৰুটি মেনুৱেলটো আনবা যদি মেনুৱেলটো আনোঁ তেতিয়া সেইটো দাম পঁচিছ হাজাৰ টকা আৰু এটা অট'মেটিক আছে তো অট'মেটিকটো আনিলে পঞ্চাছ হাজাৰ টকা আৰু এটা আছে তাৰে ওপৰত চেমি মানে কমপ্লিট অট'মেটিক আৰু খালি তাতে ৰ' মেটেৰিয়েলটো ভৰাব লাগব তাতেই কামটো অট'মেটিক হৈ পৰে এইটো মানে এক লাখ পঞ্চাছ হাজাৰমান টকা যাব ভাবছোঁ কি এতিয়া সেইটোৱে আনো সেইটোত বেছি সুবিধা হ'ব সেইটো এতিয়া মানে আপোনাৰ ইয়াতে নাপায় সেইটো আনবা লাগব বেংগলৰৰপৰা সেইটো এটা ৰিস্ক আছে মানে গাড়ী এখন গোটেই তাৰেপৰা আনব লাগব তাতেও নিয়াৰ এবভ আপোনাৰ বিছ হাজাৰমান টকা গাড়ীৱালাই নিব ভাড়া চ' সেইটো ভাবি আছোঁ সেনেকৈয়ে বস্তুটো আনিব লাগব আৰু সেইটোও কৰিম বুলি ভাবছোঁলো আপুনি আপোনাৰ বাৰু কিবা বেলেগ বিবেচনা আছে নেকি নাইটো এইটো বিবেচনাই ঠিকে লাগছে অলপ অঁ আপোনাৰ লাভটো আপোনাক আমি পইচাটো ইণ্টাৰেষ্ট হিচাপত দিম আপুনি টেন পাৰ্চেণ্ট ইণ্টাৰেষ্টত ল'ব লাগিলে আপুনি অলপ এক পাৰ্চেণ্টমান বঢ়াই দিম যদি প্ৰফিটটো বেছি হয় আমি নেয়াৰ এবাউট পাঁচ বছৰৰ কাৰণে পইচাটো ল'ম মানে মান্থলি ই এম আই চিষ্টেমত দিম আৰু আপোনাক কৈ টেন পাৰ্চেণ্ট দিম যদি আপুনি আৰু বেয়া পায় তেতিয়া ইলেভেন পাৰ্চেণ্টলৈকে যাব পাৰিম আৰু তাতকৈ ওপৰত আমিও যাব নোৰো যিহেতু নতুনকৈ ষ্টাৰ্টআপ এটা খোলছোঁ বেলেগফলে দাদা নচলে বস্তুটো সেনেকুৱাও কথা আছে বাৰু আছে ৰ'ব আৰু অঁ মানে হয় বাৰু কথাটো আপুনি পাৰলে আৰু তেওঁৰ নাম্বাৰটোতো দিব নোৱাৰিব চাগে পাৰ্চনেল নাম্বাৰটো আপুনি এখন মিটিং এখন এৰেঞ্জ কৰি দিব পাৰে আৰু দুদিনৰ ভিতৰত ক'লে ভাল লাগিল হয় আৰু কথাটো মানে আপুনি ভালকৈ বুজাই ক'ব ঠিকে আছে দিয়ক ঠিকে আছে ভাল লাগিল বাৰু